প্ৰধান ৰাজনৈতিক দল চিনাক্ত কৰা আপোনাৰ অঞ্চলৰ মূল ৰাজনৈতিক দল চিনাক্ত কৰি আৰম্ভ কৰক ইয়াৰ ভিতৰত ৰক্ষণশীল উদাৰবাদী সমাজবাদী বা কেন্দ্ৰীয়তাবাদী দলৰ লগতে আপোনাৰ অঞ্চলৰ ৰাজনীতিত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা আঞ্চলিক বা একক বিষয়ৰ দলসমূহো অন্তৰ্ভুক্ত হ'ব পাৰে দলীয় মঞ্চসমূহ বুজিব লাগে প্ৰতিটো ৰাজনৈতিক দলৰ এটা মঞ্চ বা এজেণ্ডা থাকে য'ত নিজৰ চাবিটোৰ ৰূপৰেখা দাঙি ধৰা হয় লক্ষ্য আৰু অগ্ৰাধিকাৰ ইয়াৰ ভিতৰত অৰ্থনৈতিক ৰাজনীতি স্বাস্থ্যসেৱা সংস্কাৰ শিক্ষা পৰিৱেশ বহনক্ষমতা ৰাষ্ট্ৰীয় নিৰাপত্তা আদি অন্তৰ্ভুক্ত হ'ব পাৰে ৰাজনৈতিক নীতিৰ মূল্যায়ন বহু পক্ষই কৰ চৰকাৰী ব্যয় চাকৰিৰ সৃষ্টি আৰু অৰ্থনৈতিক বৃদ্ধিৰ সৈতে জড়িত নীতিৰ প্ৰস্তাৱ কৰে উদাহৰণস্বৰূপে এটা দলে কম কৰ দিয়াৰ পোষকতা কৰিব পাৰে আনহাতে আন এটা দল দলে সমাজ কল্যাণমূলক কাৰ্যসূচী বৃদ্ধিৰ বাবে ঠেলি দিব পাৰে সামাজিক আৰু সাংস্কৃতিক স্থিতি পৰীক্ষা কৰা ৰাজনৈতিক দলসমূহৰ সামাজিক বিষয়সমূহৰ ওপৰত ভিন্ন মতামত থাকিব পাৰে যেনে লিংগ সমতা এল জি বি টি কিউ অধিকাৰ বৰ্ণসমতা আৰু অনুপ্ৰৱেশ ইয়াৰ ফলত তেওঁলোকে সামাজিক নীতি আৰু আইন কেনেকৈ গঢ় দিয়ে তাৰ প্ৰভাৱ পৰিব পাৰে পৰিৱেশ আৰু জলবায়ু নীতিৰ মূল্যায়ন কিছুমান পক্ষই জলবায়ু পৰিৱৰ্তনৰ নৱীকৰণ যোগ্য শক্তি বিনিয়োগ আৰু পৰিৱেশ সুৰক্ষাক অগ্ৰধিকাৰ দিয়ে আনহাতে কিছুমানে পৰম্পৰাগত উদ্যোগৰ জৰিয়তে অৰ্থনৈতিক বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব পাৰে স্বাস্থ্য আৰু শিক্ষাৰ প্ৰস্তাৱ ৰাজনৈতিক দলসমূহে প্ৰায়ে স্বাস্থ্যসেৱা আৰু শিক্ষাৰ দৰে ৰাজহুৱা সেৱাসমূহ কেনেকৈ উন্নত কৰিব পাৰি তাৰ পৰিকল্পনা দাঙি ধৰে তেওঁলোকে হয়তো সৰ্বজনীন স্বাস্থ্য সেৱা ব্যৱস্থা ব্যক্তিগতকৰণ বা ৰাজহুৱা বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ উন্নতিৰ পৰামৰ্শ দিব পাৰে নিৰাপত্তা আৰু প্ৰতিৰক্ষা নীতি পক্ষসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ আৰু সামাজিক বিষয়ৰ ক্ষেত্ৰত বিভিন্ন পদ্ধতি আগবঢ়াব পাৰে কিছুমানে প্ৰতিৰক্ষা ব্যয় বৃদ্ধি বা অধিক শক্তিশালী আইন প্ৰয়োগৰ পোষকতা কৰিব পাৰে আনহাতে কিছুমানে নাগৰিক স্বাধীনতা অগ্ৰাধিকাৰ দিব পাৰে স্থানীয় আৰু আঞ্চলিক উন্নয়ন কিছুমান পক্ষ নিৰ্দিষ্ট অঞ্চল বা সাম্প্ৰদায়ক প্ৰভাৱিত কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে যেনে নগৰ উন্নয়ন আন্তঃগাঁথনি আৰু স্থানীয় উদ্দেশ যেনে গৃহৰ নাটনি বা নিবনুৱা সমস্যাৰ সমাধান জনসেৱা আৰু কল্যাণ ৰাজনৈতিক দলসমূহেই প্ৰায়ে সমাজ কল্যাণসমূহ কাৰ্যসূচীসমূহ কেনেকৈ উন্নত কৰিব পাৰি যেনে নিবনুৱা সুবিধা পেঞ্চন গৃহ নিৰ্মাণ আৰু শিশুৰ যত্নৰ পৰিকল্পনা আগবঢ়াই নাগৰিকৰ ওপৰত প্ৰভাৱ ৰাজনৈতিক দলসমূহৰ ফলপ্ৰসূতা মূল্যায়ন কৰোঁতে বিবেচনা কৰক যে তেওঁলোকৰ এজেণ্ডাই দৈনন্দিন জীৱনৰ দিশসমূহ যেনে চাকৰিৰ সুযোগ শিক্ষাৰ মানদণ্ড স্বাস্থ্যসেৱা সুৰক্ষা আৰু সামগ্ৰিক জীৱনৰ মানদণ্ড কেনেকৈ উন্নত কৰিছে নাগৰিক মাংগলিক প্ৰায়ে দলসমূহৰ নীতিৰ ফলাফল প্ৰতিফলিত কৰে এই দিশবোৰ বুজিলে আপুনি আপোনাৰ মূল্যবোধৰ লগত কোনবোৰ ৰাজনৈতিক দল আৰু নেতাই মিলিছে তাৰ স্পষ্ট ছবি লাভ কৰিব পাৰে আৰু সমাজ আৰু নাগৰিক হিচাপে আপোনাৰ ভূমিকাত ইতিবাচক প্ৰভাৱ পেলাব পাৰে যদি আপুনি আপোনাৰ অঞ্চল বা দেশৰ বিষয়ে অধিক নিৰ্দিষ্ট তথ্য দিয়ে তেন্তে মই বিশেষ দল আৰু তেওঁলোকৰ এজেণ্ডাত মনোনিৱেশ কৰাত সহায় কৰিব পাৰোঁ